অ এই ভদ্ৰদাৰ দোকান হয়নে বাৰু এইখন

অ এই মানে মোক ধান অলপ লাগিছিলে ধান মানে আপোনাৰ জহা লাগিছিলে এক কুইণ্টলমান আৰু ৰঞ্জিত লাগিছিলে প্ৰায় দুই কুইণ্টলমানেই লাগিছিলে হয় নেকি আৰু এইটো ৰঞ্জিতটো গুদামত আছে এই ধানটো ভালনে বাৰু এই বোকা পানীত তিতা ধান নেকি মানে মোৰ সকাম এখনৰ কাৰণে লাগিছিলে জহাটো লাগিছিলে বাৰু আপুনি চেষ্টা কৰিবচোন জহাটো এসপ্তাহ আগতে পোৱাকৈ দিব পাৰে নেকি জহা এক কুইণ্টল আৰু ৰঞ্জিত দুই কুইণ্টল অ হেৰি নহয় এই দামটো কেনেকৈ বাৰু ৰঞ্জিতটো তেইছশ টকা আৰু এই জহাটো জহাটো অলপ বেছি হ'ব নেকি তেও দামটো শুনি চাওঁচোন হেই ইমান নকৰিবচোন আৰু মইতো সকামৰ কাৰণেহে বিচাৰিছোঁ অকণমান কমাব আৰু বাৰু অ বাৰু তেতিয়াহ'লে যাম বাৰু এদিন নহ'লেও ফোনতে কৈছোঁ আৰু অলপ দাম দৰটো কমাব আৰু অ হেৰি নহয় এই অনা নিয়াৰ ব্যৱস্থাটো কেনেধৰণে হ'ব বাৰু অ নিজে নিবলৈ মানে আপুনি যদি থৈ আহিব পাৰে নহয় তেতিয়াতো বাৰু ভালেই হ'ব অ অ গাড়ী ভাড়াটো ন' অ অ গাড়ী ভাড়াটো কিমান পৰিব বাৰু

পাঁচশমান লাগিব ন' অ তেতিয়া মানে আপুনি ধৰক বস্তুটো মোৰ ঘৰত পেলাই দিবহি পাৰিব অ পাঁচশ কইছে আৰু পাঁচশ অলপ কমাব আৰু অ লেবাৰৰ খৰচটো বাৰু আছে তথাপিতো আৰু অকণমান ৰেটটো কমাব ধানৰো ইমান বেছি কৈছে অ মানে আজিকালি তেলৰ দাম যে সেইটো কাৰণে নহয় জানো অ ঠিক আছে তেতিয়াহ'লে বাৰু দামটো কমাব নোৱাৰে অ তেতিয়াহ'লে এ পাম বুলি আশা কৰিছোঁ আৰু ন' আপোনাৰ ওচৰতে তেতিয়াহ'লে ঠিক আছে তেতিয়া দেই অ অ হ'ব